মই ৰাতিপুৱাৰ পৰা মোৰ বহুত বন গৰু ছাগলী হাঁহ কুকুৰা এইবিলাকক দিওঁ তাৰ পিছত নিজৰ কামৰ উপৰিও ভাত পানী বনাই তিনিজনী ছোৱালী খোৱাই বোৱাই স্কুলত পঠাব লাগে তাৰ পিছত নিজৰ যাৱতীয় কামবিলাক কৰি থাকোঁ চাকৰি বাকৰি নাই সেইকাৰণে ঘৰুৱা কামতে ব্যস্ত হৈ থাকোঁ